হয় হয় কওক অ হয় আপুনি চাহপাতৰ পুলি হ'লে আপুনি জানুৱাৰী ফেব্ৰুৱাৰী মানত আপুনি প্ৰথমতে পুলিটো ৰুব লাগিব তাৰ পাছত আপুনি তিনিবছৰ মানৰ পিছত আপুনি আপোনাৰ পাতটো চিঙিব পৰা হয়গৈ আৰু আপুনি তিনি চাৰিবছৰ আপুনি প্ৰতিপাল কৰিব লাগিব ধৰি লওক বেছিকৈ ৰাসায়নিক দ্ৰব্য আপুনি ব্যৱহাৰ কৰিব নালাগে যিমান পাৰে সিমান আপুনি জৈৱিক পদ্ধতিত গোবৰ চোবৰ এনেকুৱা ধৰণৰ বস্তু দিব লাগে তেতিয়া গছজোপা ভাল হয় তাৰ পাছত আপুনি তিনিবছৰ পাছত আপুনি আ অ মানে আপোনাৰ হেৰিহে থাকে আৰু ছমাহে আপোনাৰ আপোনাৰ পাত বাগানৰ হেৰি বহে ছমাহ আপুনি প্ৰতিপাল কৰিব লাগিব ছমাহে আপুনি তাৰ প্ৰফিট উঠাব পাৰিব বাকী আপুনি ছমাহত আপুনি ধৰি লওক সম্পূৰ্ণ তাৰ প্ৰতিপাল কৰি থাকিব লাগিব গোবৰ চোবৰ কিবা কিবি দিব লাগিব সেইবিলাক দি থাকিব লাগিব তেনেকৈ আপোনাৰ হয় ৰাসায়নিক খালি দ্ৰব্য বেছিকৈ ব্যৱহাৰ কৰিব নালাগে এ সিমানে আৰু আপুনি আপুনি এতিয়া কিমান মাটি আছে বুলি ক'লে আপোনাৰ তিনিবিঘা আছে ন' হেৰৌ তিনিবিঘা আপোনাৰ তিনিবিঘা বহুত মাটি তিনিবিঘা মাটিত আপুনি তিনিবিঘা মাটিত আপুনি আপুনি লগাব পাৰিব বিশ ত্ৰিছ হাজাৰ মান পুলি বিশ ত্ৰিছ হাজাৰ পুলি আপুনি লগাব পাৰিব আৰামচে লগাই মেলি আপুনি ধুনীয়াকৈ প্লেনটেচনটো ধুনীয়াকৈ কৰাৰ পিছতে আপুনি কোনো প্ৰব্লেম নাই আৰু তাৰপিছত লাহে লাহে নিজে ডাঙৰ হ'ব পানী চানিৰ ব্যৱস্থা কৰিব লাগিব পানীটো দি থাকিব লাগিব হয় নাই লাগি দিলে ন' হৈ যাব এতিয়া বুজি পালে চাগৈ আপুনি ঠিক আছে তেনেহ'লে